হয় হয় হয় কি ভাল কৰিব বিচাৰিছে নেকি আপুনি কেতিয়ালৈ আপুনি আমাৰ তাত প্ৰথমে এই চাৰ্ছটো হেৰি কৰি ল'ব লাগিব প্ৰথম কোন দিনা আহিব আপুনি কি কৰিব সেইখিনি বুকিং কৰি ল'ব লাগিব প্ৰথমে তাৰ পিছত হে আপোনাক আপোনাক জনাব পাৰিম আৰু আমি আমাক প্ৰথমে দেখোৱাব লাগিব লেপটপটো কি হৈছে কি হোৱা নাই তাৰ পিছত ক'ব পাৰিম বু বুকিং প্ৰচিড্যৰ মানে আমাৰ আমাৰ জি মেইল জি মেইল আছে ফোন নাম্বাৰ আছে তাত ফোন কৰিলে আপুনি গো গোটেইখিনি পাই যাব বা জি মেইল কৰিও আমাৰ বুকিং ডেট লৈ ল'ব পাৰিব অঁ মই কৈয়ে দিছো যে মোৰ ইমেইল এড্ৰেছ আ আমাৰ ফোন নাম্বাৰ আপুনি পায়ে যাব তাত ইমেইল এড্ৰেছত আপুনি প্ৰথমে বুকিং কৰি লওক তাৰ পিছত আপুনি বাকিখিনি দেখা যাব আমাৰ ইয়াত কাৰণ বহুত আছেই টাইম লাগিব যিমান পাৰে সোনকাল কৰক আপোনাৰে ভাল আপোনা আপোনাৰ কি কি যোৱা বুলি ক'লে হাৰ্ড ডিস্ক আৰু লে কী বৰ্ড আৰু হাৰ্ড ডিস্কটো হাৰ্ড ডিস্কটো আমাৰ ইয়াত বৰ্নাতমান নাই আপোনাৰ লেপটপটো কিহৰ বুলি কৈছিল অঁ তেনেহ'লে আমাৰ ইয়াত নহ'ব হাৰ্ড ডিস্কটো আমি বাহিৰৰ পৰা অৰ্ডাৰ কৰি আনিব লাগিব যিমান পাৰে সিমান সোনকাল হেৰি কৰক আমাৰ হয় হয় পাৰি পাৰিলে কালি মানে আপুনি লেপটপটো লৈ আহক চাই পিনাই আপুনি আপোনাক আমি কৈ দিম বুজিছে কাইলৈ আহি যাৱক পাৰে যদি আপুনি অ'কে অ'কে